মই এখন ফাৰ্ম খুলিলোঁ ফাৰ্ম খুলোঁতে বহুতো পইছা পইছাৰ দৰকাৰ হ'ল প্ৰথমতে এলাখ খৰচ কৰি মই ঘৰটো বনালোঁ ঘৰটোৰ বনোৱাৰ পাছত সকলো প্ৰটেক্যন দি বইলাৰ আনিলোঁ এশ বা এহেজাৰ আনিলোঁ এহেজাৰ পুহি ব্ৰইলাৰত তাতো বহুতো খৰচ হৈছে দানা পানী আদি কৰি দানা পানী আদি কৰি তেওঁলোকক সৰুৰেপৰাই যোগান ধৰিব লাগিব ব্ৰইলাৰ পোৱালি প্ৰথমতে ব্ৰইলাৰ পুহোঁতে চাৰিও ৰাউন তেওঁলোকক গেৰাও মানে প হেৰি ত্ৰিপাল দি পোৱালি এতিয়া ঠাণ্ডাত মানে হিট গৰম হিট দিব লাগিব হিট দিয়াৰ পাছত তেওঁলোকক অকণো ঠাণ্ডা পাবই নালাগিব তাৰ পিছত তেওঁলোকক যিমান গৰমত ৰখাব পাৰোঁ সিমানেই পোৱালিবিলাক সবল হ'ব দ্বিতীয়তে তেওঁলোকক সময়মতে পানী দিব লাগিব দানা দিব লাগিব তাৰ পাছত তিনিদিন চাৰিদিন হৈ গ'ল তেওঁলোকৰ যিখিনি তলত ভুচি পেলোৱা হয় সেই ভুচিখিনি মানে চফা কৰিব লাগিব চফা কৰি তেওঁলোকক আকৌ চেঞ্জ কৰিব লাগিব ইটো পাৰ্টৰপৰা সিটো পাৰ্ট প্ৰথমতে তিনিটা পাৰ্ট কৰি ল'লোঁ তিনিটা পাৰ্টৰপৰা ধৰক চফা কৰি ইটোৰপৰা সিটোলৈ চেঞ্জ কৰিব লাগিব তেতিয়া পোৱালিবিলাক তেতিয়া সবল হৈ থাকিব বেমাৰ আজাৰ নহয় যিমান তেওঁলোকক চফা কৰি ৰাখিব পাৰোঁ সিমানেই তেওঁলোকৰ বেমাৰ আজাৰ নহয় আৰু তেওঁলোক মানে ধুনীয়াকৈ সবল হৈ আহে তাৰ পাছত দহদিন হ'ল দহদিন হোৱাৰ পাছত আকৌ পাৰ্টিশ্যন বহল কৰিব লাগিব বহল কৰাৰ পাছত তেওঁলোকে আকৌ পানীৰ সময়মতে যোগান ধৰিব লাগিব তেওঁলোকক মুঠতে যিমানেই সময়মতে যোগান ধৰিব পাৰিব সিমানেই তেওঁলোকে সবল হ'ব প্ৰথমতে পানীটো শেষ হ'বই নালাগিব শেষ হোৱাৰ লগে লগে আকৌ তেওঁলোকে সময়মতে দিব লাগিব দানা পানী সময়মতে মেডিচন দিব লাগিব সময়মতে খুৱাব লাগিব এনে কৰি থাকিলে তেওঁলোকৰ বত্ৰিছ পঁয়ত্ৰিছ বা এতিয়া ঠাণ্ডাৰ দিনৰ কথা চল্লিছ দিনৰ ভিতৰত তেওঁলোকক বিকিব পৰা হৈ যায় এনেকে বিক্ৰী কৰি এটাৰ পাৰ কেজিত ধৰক ডেৰশ টকাকৈ দিলোঁ ডেৰশ টকাকৈ দিলে বহুতো এনেকৈ হাজাৰ পোৱালি কিমান হ'ব বহুত পইছা হ'ব পইছা এনেকৈ পইছা কৰি আমাৰ ঘৰখন পোহপালন দিব পাৰিছোঁ বহুতো কামত আগবাঢ়িব পাৰিছোঁ এনে কৰি ঘৰখনো চলালোঁ এতিয়া সমাজলৈও এতিয়া নামঘৰৰ বাবে কিছুমান যোগান ধৰিব লাগে যেনেকৈ ধৰক এখন ভাওনা পাতিলে ভাওনাটো আমি ধৰক চাৰি পাঁচ হাজাৰ টকা দিলোঁ দি কেনে এনেকৈ সকলো সহায় কৰিলোঁ তাকে আমাকো দেখি বেলেগে এঘৰো মানে তেনেকৈ দেখাক দেখিহে ভাল হ'ব তেনেকৈ বেলেগ এঘৰো মানে পুহিলে পুহি মানে আমিও বহুতো এনেকৈ মানে কিছুমান আৰ্হি দেখাব পাৰিছোঁ কৰিব পাৰিছোঁ ঘৰখনো পালন দিব পাৰিছোঁ সমাজলৈও দুই এটকা অৰিহণা যোগাব পাৰিছোঁ এই সেইবিলাকে আমাৰ মানে বিজনেছ এনেকৈ কৰি থাকিলে বহুতো সহায়ো হয় ঘৰখনৰো সুবিধা হয় তাৰ দ্বিতীয়তে আকৌ আমি ধৰক কুকুৰা আকৌ ঘৰুৱাও কুকুৰা পুহিলোঁ ঘৰৰ কুকুৰা পুহি এনেকৈ যদি সময়মতে খোৱা বোৱা যোগান ধৰোঁ আৰু ধৰক ল'ৰা যোগান ধৰি বিক্ৰী কৰি আমি ল'ৰা ছোৱালীও পঢ়া সময়ত আমি বহুতো সহায় হয় তেওঁলোকক এতিয়া পঢ়াৰপৰা এল পি স্কুলৰপৰা হাই স্কুললৈ কিমান পইচা লাগে দৰকাৰ হয় সেইখিনি সকলো আমি সমস্যা সমাধা কৰিব পাৰিছোঁ ল'ৰাৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰিছোঁ ৰাইজকো দুই এটকা আমি অৰিহণা যোগান ধৰিব পাৰছোঁ সমাজৰ ক্ষেত্ৰত আৰু দুই এঘৰত আমাক দেখাক দেখি তেওঁলোকৰো বিজনেছ ষ্টাৰ্ট দিছে তেওঁলোকেও ছাকচেছ হৈছে এনেকৈয়ে যদি আমি কৰি গৈ থাকোঁ বহুতো সহায়ো হ'ব আমাৰো সুবিধা হ'ব এনেকৈয়ে আমি ঘৰ সংসাৰ চলাই আছো আৰু দ্বিতীয়তে আমি স্কুলতো ল'ৰা ছোৱালী বহুতো পইচা পাতি দৰকাৰ হয় সেইবিলাক সকলো আমি সমস্যাৰ সমাধা কৰিব পাৰিছোঁ ল'ৰাৰ ক্ষেত্ৰতো সেইবাবে আমি ধৰক তাৰ উপৰিও এটা বিজনেছ কৰি ঘৰখন মানে নচলে সেইবাবে আমি অকল ব্ৰয়লাই নহয় ব্ৰয়লাৰ উপৰিও আমি ধৰক গাহৰি পুহিলোঁ গাহৰি পোহাৰ মাজতো আমি আকৌ ঘৰো ঘৰচীয়া কুকুৰা পুহিছোঁ পুহি আমি ঘৰখনৰ বহুত সমস্যা সমাধা কৰিছোঁ আৰু আগবাঢ়িব পাৰিছোঁ সমাজতো দুই এটকা বৰঙণি যোগাব পাৰিছোঁ আৰু এনেকৈয় আকৌ দুই এঘৰতো এনেকৈ আমি মানে ফাৰ্মৰ যোগান ধৰিছোঁ ধৰোঁতে আমি তেওঁলোককো বহুতো উপদেশ দিয়া হৈছে এইটো কৰিবি সেইটো কৰিবি এনেকৈ দানা দিবা এনেকৈ পানী দিব লাগিব তেনেকৈ কৰিব লাগিব সেনেকৈ কৈয়ে তেওঁলোকৰো বহুতখিনি সমস্যাৰপৰা সমস্যাৰপৰা সমাধান হৈছে এনেকৈয়ে দেখাক দেখি অকল প্ৰায় মানুহেই আজিকালি বিজনেছ এনেকৈ ঘৰতে বিজনেছ ষ্টাৰ্ট দিছে দিয়াৰ বাবত আমিও বহুতখিনি সন্মানীয় সন্মুখীন হৈছোঁ সন্মানো পাইছোঁ আৰু তেওঁলোকক আমি যে ইমানখিনি যোগান বা দিব পাৰিছোঁ দেখাব পাৰিছোঁ কিছুমান আৰ্হি তেওঁলোকৰপৰাও আমি বহুতখিনি সন্মান লাভ কৰিছোঁ তাৰ দ্বিতীয়তে আমিও ঘৰখনৰ বহুতখিনি সমস্যাৰপৰা সন্মুখীন হ'ব লগা হোৱা নাই তাৰ ফাৰ্ম এখন খুলিবলৈও বহুত টকা পইচাও দৰকাৰ হয় দৰকাৰ হোৱাৰ বাবেও আমি ধৰক প্ৰথমতে এনেকৈ লোনো ল'ব লগা হৈছিল ফাইনেন্স কোম্পানীৰপৰা এনেকৈ লোন লৈ আমি এতিয়া ধৰক আৰু ৰাইজকো বা বেলেগকো আমি তেনেকৈ বিজনেছ ষ্টাৰ্ট হেৰি দিবৰ বাবে যোগান ধৰিবলৈ কৈছোঁ যদিও নিজৰ টকা পইচাও নাথাকে তেতিয়া ফাইনেন্স কোম্পানীৰপৰা যিকোনো গোটৰপৰা পইচা লৈ হ'লেও বিজনেছ ষ্টাৰ্ট দিব পাৰে এনেকুৱাবোৰ কথাবোৰ আমি কৈছোঁ আৰু তেনেকৈও কৈ তেওঁলোকে টকা পইচা লৈ বিজনেছ ষ্টাৰ্ট দিছে আৰু আমিও কিছুমান আৰ্হি দেখাইছোঁ এইটো কৰিবা সেইটো কৰিব পানী এনেকৈ দিবা তেনেকৈ দিবা এনেকৈ দিবা তেনেকৈ কৰি তেওঁলোকেও বহুতো বিজনেছ বিজনেছ বিজনেছত আগবাঢ়িছে সেইবাবে দেখিও আমি ভাল লাগিছে আৰু আমাৰো আমাৰপৰাও বহুত দিহা পৰামৰ্শও পাইছে সেইবাবে আমিও এতিয়া দেখাক দেখি সমাজখনো এনেকৈ আগবাঢ়ি যাব পাৰিছে আগবাঢ়ি যাব পাৰিছে কৰিব পাৰিছে আমি দেখাব পাৰিছোঁ আমিও সবল হৈছোঁ আৰু আগবাঢ়িব পাইছোঁ তেওঁলোকৰো আগবাঢ়িব পাৰিব বুলি এনে কিছুমান আৰ্হি দেখাইছোঁ আৰু কৈছোঁ মানুহৰ এটাই বিজনেছত ঘৰখন নচলে সেইবাবে কেইবাটাও ঘৰতে কিছু বিজনেছ কৰি এনেকৈ ঘৰখন পোহপালন দিব পাৰি আৰু সমাজলৈও দুই এটকা নামঘৰ ক্ষেত্ৰত হ'লেও কিছুমান টকা পইচা আমি যোগান ধৰিব পাৰিছোঁ দিব পাৰিছোঁ আৰু দুই এজন মানুহকো আৰ্হিত দিব পাৰিছোঁ ধৰক এনেকৈ ঘৰতে ফাৰ্ম খোলায়ো তেওঁলোকক বহুতো বিজনেছত চাকসেছ কৰাইছোঁ আৰু সবলো হ'ব হৈছে উন্নতিও হৈছে তেনেকৈয়ে সমাজখন উন্নতিলৈ সমাজখন উন্নতি পথত গৈ থাকিব দেখিও ভাল লাগিব আৰু আমাৰো এটা নাম হ'ব আমিও এতিয়া যেনেকৈ বিজনেছ কৰি বহুতখিনি আগবাঢ়িব পাইছোঁ তেওঁলোকেও আগবাঢ়িব কুকুৰা ফাৰ্ম খুলি বহুতো কৰিব জানিলে বহুত আগবাঢ়িবও পাৰি আৰু কিছুমান কাম এইবোৰ উজো নহয়তো বহুত টানো কিছুমান দিহা পৰামৰ্শ দিয়াৰ বাবে আমাকো দিছে আমিও আনক দিব পাৰিছোঁ এনেকৈয়ে আমাৰ সমাজত সহায়ো কৰিছোঁ আৰু সহায় কৰি কৰি গৈ থাকিম আৰু যিখিনি পাৰোঁ সেইখিনি দেখাই যাম সমাজক আৰু দি যাম যিমানখিনি আগবাঢ়িব পাৰোঁ আৰু ঘৰতো এতিয়া ল'ৰা ছোৱালী পঢ়া ক্ষেত্ৰত যিমানখিনি আগবঢ়াব বিচাৰিছোঁ চেষ্টা কৰিছোঁ সেইখিনি সকলো টকা পইচাৰ ওপৰতহে আহিব সেইকাৰণে আমি এটা বিজনেছেই নহয় দুটা বিজনেছ কৰি ঘৰখন পোহপালন দিবলগীয়া দিবলগীয়া হৈছে আৰু আগবাঢ়িবও পাৰিছোঁ সমাজলৈও দুই এটকা অৰিহণা যোগান ধৰিব পাৰিছোঁ সেয়েহে এনেকৈ কৰি যাম আৰু কৰি থাকিম সমাজক সমাজলৈয়ো দুই অৰিহণা যোগাব পাইছোঁ সমাজেও ভাল পাইছে এতিয়া নামঘৰ ক্ষেত্ৰতেই হওক যিকোনো অনুষ্ঠান পাতিবলৈ আমি ধৰক হাজাৰ হাজাৰ টকাৰ দিবলগীয়া হৈছে সেইবোৰ সেইবিলাক কৰিবলৈও আমাৰ সুবিধা হৈছে এইবিলাক বিজনেছ কৰিবৰপৰা বিজনেছ কৰিব পৰাৰ কাৰণে এইবিলাক আমি যোগান ধৰিব পাৰিছোঁ এতিয়া সমাজলৈও আমি দুই এটকা অৰিহণা যোগান ধৰিব পাৰিছোঁ সমাজেও ধৰক আগবাঢ়িব পাৰিছে দেখাক দেখি আমি আগবাঢ়িছোঁ কাৰণে তেওঁলোককো আগবঢ়াইছোঁ এনেকৈ যোগান বহুতো কৰিছোঁ আৰু নামঘৰৰ ক্ষেত্ৰতে হওক এতিয়া পইছা পাতি কিবা এটা অনুষ্ঠান পাতিবলৈও হ'লেও আমি বহুতো পইছা হেৰি বৰঙণি আগবঢ়াইছোঁ এনেকৈয়ে এনেকৈয়ে ঘৰখনৰ বিজনেছ কৰি সফল হৈছোঁ বাবে আমি এনেকৈয়ে সহায় কৰিব পাৰিছোঁ আৰু এনেকৈয়ে কৰি যাম আৰু এনেকৈয়ে সমাজক মানে কৰ্ম ক্ষেত্ৰতে হওক বা কিছুমান নজনা কথাটোও ক'বলৈ আমি আগ্ৰহী আৰু কৈয়ো গৈছোঁ এতিয়া আৰু এখন ফাৰ্মতো আমি এনেকৈ ফাৰ্ম খোলাইছোঁ এই নতুনকৈ তেওঁলোকেও এনেকৈ পইছা পাতিৰ কাৰণেও সমস্যাৰ সন্মুখীন হৈছে আমিও সহায় কৰিছোঁ সহায় কৰাৰ কাৰণে তেওঁলোকেও বহুত আগবাঢ়িছে এখন ফাৰ্ম খুলি নিজেও চলিব পাৰিছে আনকো চলাব পাৰিছে এনেকৈয়ে কৰি যাম আৰু কৰি যাব লাগিব সমাজেও সুনাম কৰিব নিজৰ যশস্যা আৰু এনেকৈয়ে মানে বিজনেছ কৰিব লাগিব ইমানেই ধন্যবাদ